হয় আমাৰ অসমতো হয় আমাৰ আগত পিথু খেল বুলি আছিলে যিটো ঘিলা গুটিৰপৰা খেলা খেলে তাক আমি সেইটো খেলি ভাল পাইছিলোঁ বা টাং গুটি খেলিছিলোঁ আগতে ঠিক তেনেকৈ এইবিলাকে আৰু পুৰণা পুৰণা খেল কিছুমান কড়ি খেলি আছিলে নাও খেল আছিলে এইবিলাক আমাৰ ইয়াতো এইবিলাক আজিকালি এইবিলাক আকৌ পৰম্পৰাভাৱে ওলাই আহিছে ঠায়ে ঠায়ে ভাল লাগে এইবিলাক আৰু পুৰণি খেলবিলাক এইবিলাকে মানুহক উদ্বোদ্ধ কৰে আৰু ঐতিহ্য আছে একো একোখন জেগাৰ ঠাই এটা এটা ঐতিহ্য আছে এই খেলবিলাকে গতিকে অসমৰ যেনেকৈ ম'হ যুঁজ বা বুলবুলি যুঁজ এইবিলাকে আৰু খেল